মই অলপদিন আগত অনলাইন এটা কুৰ্টা আনিছিলোঁ মোৰ যিটো ছাইজ মই সেই ছাইজতে অৰ্ডাৰ কৰি পেলাই আনিছিলোঁ কিন্তু মোৰ ছাইজত নাটিল কাপোৰটো তাৰপিছত মই কি কৰিলোঁ মই যিহেতু বস্তুটো মই ৰিটাৰ্ণ কৰিব নোৱাৰোঁ গতিকে মই সেইটো সলাই পেলাই একে বস্তুটোৱে মই এক ছাইজ ডাঙৰকৈ আনিলোঁ এক ছাইজ ডাঙৰকৈ অনাৰ পিছতো যিহেতু মই মোৰ ছাইজটো জানোঁ আৰু বেলেগ অনলাইন যোনকেইকেইখন যোনকেইটা এপ আছে তাৰপৰা অৰ্ডাৰ কৰিলেও মোৰ কোনটো ছাইজ হয় বা মই অকলে দোকানত গৈ কিনিলেও মোৰ যিটো ছাইজ হয় গতিকে মই জানোঁ মোৰ ছাইজ কি কি হয় হ'লেও সেইটো এপৰ পৰা যেতিয়া মই সলাই পেলাই এক ছাইজ ডাঙৰকৈ আনিলোঁ তেতিয়াও মোৰ বস্তুটো মোৰ নাটিল আৰু কাপোৰটোও বৰ বিশেষ ভাল নাছিল গতিকে মোৰ বহুত দিগদাৰ হৈছিল যিহেতু টকাখিনিও মোৰ এনেই গ'ল আৰু বস্তুটো মোৰ আৰু মই কিবা কাৰণত তাতকৈ ডাঙৰ ছাইজ নাছিল সেই গতিকে মোৰ টকাখিনিও এনেই দিয়া হ'ল আৰু মই কি বস্তু পিন্ধিবও নোৱাৰিলোঁ আৰু কাপোৰটোও ইমান ভাল নাছিল যেনেকুৱা কাপোৰ দেখুৱাইছিল তাতে ভাল হ'ব বুলি কৈছিল তেনেকুৱাও নহয় গতিকে মই ইমানখিনি টকা মোৰ এনেই গ'ল আৰু তাৰপিছত যিহেতু মই সেইটো ব্যৱহাৰ কৰিব পৰা নাছিলোঁ এনেই মানে এনেই ৰখাৰ নিচিনা হৈছিল এতিয়া মোৰ সেইটোৱে বহুত বেয়া লাগিল কাৰণ এনেকুৱা কৰিব নালাগে যিহেতু মানুহে কিবা এটা অকণমান বিশ্বাসতে মানুহে ক'ৰবাৰ পৰা বস্তু এটা কিনে গতিকে সেই মানুহখিনিয়ে যদি সেই বস্তুটোৰ প্ৰয়োজন কৰিব পৰা নাই তেতিয়া এনেকুৱা এটা উপায় তেওঁলোকে পাব লাগে যে বস্তুটো ঘুৰাই পেলাই বেলেগ এটা নিজৰ ছাইজত বস্তুটো কিনিব পাৰে বা নিজৰ ভাল লগাকে কিনিব পাৰে নতুবা তেওঁলোকে যাতে যিমানখিনি সেই বস্তুটো কিনিবলৈ প টকা যিমানখিনি দিছিল সিমানখিনি হ'লেও ঘূৰাই পাওঁক কিন্তু যিহেতু ইয়াত মই একো তেনেকুৱা সুবিধা নাপালোঁ গতিকে মোৰ টকাখিনি পানীত পৰাৰ নিচিনা বুলিয়েই ক'ব লাগিব কিন্তু এটাই ভাল হ'ল যে আমাৰ ঘৰত এগৰাকী মহিলা আহিছিল তেওঁৰ অকণমান অৱস্থাবান বৰ বিশেষ নাছিল তেখেত গতিকে মহিলা গৰাকীৰ কিবা ঘৰৰ কিবা এটা হেৰি হৈছিল তেওঁৰ কিবা ঘৰত কাৰোবাৰ জন্মদিন আছিল কিবা আছিল গতিকে মই তেওঁকেই যিহেতু মই এদিনো পিন্ধা নাছিলোঁ আৰু তেওঁ নিজেই কৈছিল যে ভণ্টি তুমি এইটো পিন্ধা নেকি মোক তেখেতে সুধিছিল মই যিহেতু ক'লোঁ যে নাই মই এইটো আজিলৈকে পিন্ধা নাই আৰু কাপোৰটো মই বৰ ভালপোৱা নাছিলোঁ যিহেতু অলপমান মোৰ লাগিল যে মোৰ বহুত গৰম উঠিব কিন্তু তেখেতে কাপোৰটো তেখেতে আকৌ ভাল পালে দেখি পেলায় ক'লে নহয় ঠাণ্ডা দিনত এইটো কাপোৰ বেয়া নহ'ব আৰু তুমি যদি নিপিন্ধা মই নিব পাৰোঁ নেকি তেতিয়া মই ক'লোঁ নাই মইতো এদিনো পিন্ধা নাই আপুনি সেইটো চিন্তাই কৰিব নালাগে আপুনি বেয়া সংকোচো কৰিব নালাগে আপুনি লৈ যাওঁক যদি আপুনি ভাবিছে আপোনাৰ আপুনি বেয়া নাপায় আপুনি লৈ যাওঁক গতিকে সেই এটা মোৰ সুবিধা হ'ল মই মানুহগৰাকীক সেই কাপোৰটো দি পেলাই মই তেখেতক সহায় কৰিব পাৰিলোঁ কিন্তু এনেকুৱাও বহুত আছে যোনে ধৰকচোন বস্তু কিনে বা মোৰে আগতে এনেকুৱা বহুত হৈছে আগতে মই এনেকুৱা পাই থৈছোঁ আমি বস্তুবোৰ ক্ৰয় কৰোঁ কৰি পেলাই কিন্তু সেইটো আমি ধৰক বৰ বিশেষ সেইটো ব্যৱহাৰ কৰিব পৰা নাই কিন্তু তৎসত্বেও আমি বস্তুটো ধৰক ঘূৰাব নোৱাৰোঁ গতিকে সেনেকে হ'লে কি হয় টকাখিনি এনেই পানীত পেলোৱাৰ নিচিনা হয় সেই বস্তুটো যা যাতে নহয় সেইটো কাৰণে যিসকলে বস্তুখিনি আমাক বেচি আছে তেওঁলোকে কিবা এটা নিৰ্দিষ্ট তেওঁলোকে উপায় আমাক দিব লাগে যাতে টকাখিনি কাৰো যাতে টকা মানে এনেই যাতে মানে হেৰি নহয় ব্য় মানে পানীত পেলোৱা যাতে নহয়